অঁ অ' ভাল নেকি পিছে মই যায়েই আছোঁ এই জিকা ভেন্দি ৰঙালাও ওলকবি আলু তাৰ পিছত এই কাজৰ কাৰণে তাৰমানে অঁ বেছি বেছিকে লাগিব পাল্লা চিষ্টেম

অঁ কি আলুৰ কি পাল্লা কিমান হয় নেকি অঁ জিকা কেজি হেৰি পাল্লা বহুত দাম বাঢ়িল ন হয় নেকি মানে কি কাজৰ কাৰণে আনিম নহয় হেৰি পাল্লা চিষ্টেমতে আনিম বেছি বেছিকে আনিম অলপমান দামটো কমকৈ ল'লি হ'ল আৰু নাই নাই অঁ সেইটো বাৰু বুজি পাইছোঁ দামটো হৈছেয়ে আমিও গম পাইছোঁ হ'লেও মানে কি অঁ আপোনাৰ দোকানৰ পৰাই ল'ম যাতে গোটেইখিনি বজাৰ তাৰমানে আপোনাৰ দোকানৰ পৰাই কৰিম সেইকাৰণে মানে বেছি বেছিকে ল'ম কাৰণে অলপমান কম ধল্লি হ'ল আৰু অঁ জিকা জিকা দুই পাল্লা হ'ল আলু তিনি পাল্লা

অঁ মই লিষ্টখন বনে ফেলে যাই আছোঁ বাৰু অঁ অঁ গোটেইখিনিতো ভালেই ন ৰিজেক্ট ৰিজেক্ট নাই আৰু অঁ হয় নেকি ভালমালে লাগে তাৰ মানে মানুহ আছে বহুখিনি অঁ হ'ব দে অঁ অঁ হ'ব দে অঁ ঠিক আছে